পাৰিবাৰিক জীৱন আৰু ৰা লাইফষ্টাইলৰ ক্ষেত্ৰত টেকন'লজি এটা প্ৰতিবন্ধক নিচিনাকৈ এতিয়া বহু ক্ষেত্ৰত দেখা যায় মানে কি হয় টেকন'লজি হোৱাৰ পা চবৰে হাতে হাতে ফোন হ'ল সেইটো একদম আগতেও আগতে কি আছিলে আমি টিভি চাওঁ চবে লগতে মিলি টিভি চাওঁ সেইটো এটা টেকন'লজিয়ে হয় কিন্তু মানে আৰু তাতকৈ আগত যদি চাব যাওঁ তেতিয়া কি আছিলে তেতিয়া ফ্ৰী টাইমত ঘৰৰ চব বহিব কথা পাতিব আলোচনা কৰিব দিনটোত কি কি হ'ল তো মানে এটা এটা যোনটো মানে কানেকশ্যন সেইটো ভালকৈ ভাল হৈ আছিলে মানে যেতিয়া মাক দেউতাকৰ লগত সন্তানৰ যোনটো মানে কথোপকথন সেইবিলাক হৈছিলে বেছিকৈ হৈছিলে মানে আজিৰ তুলনাত কিন্তু যেতিয়া পা টেকন'লজি লাহে লাহে আৰম্ভ হ'বলৈ ধৰিছে সেই টাইমটো সময়টো খাইছে টিভি ৰেডিঅ' এইবিলাকে লাহে লাহে খাব ধৰিলে কিন্তু সেইবিলাকে ইমানো বেছি প্ৰভাৱ পেলোৱা নাছিলে কিন্তু আজিকালি যোনটো ৰূপত টেকন'লজি বাঢ়ি বাঢ়িলে আৰু এতিয়া চবৰে হাতে হাতে কি হ'ল মোবাইল ফোন সেই সেইটো চবতকৈ বেছি মানে টাইম খায় মানে সেইটোৱেদি মোবাইল ফোন আৰু মোবাইল ফোন হোৱাৰ পৰা কি হ'ল চবৰে হাতে হাতে ফোন ফ্ৰী টাইমত কি কৰিব এতিয়া কথাটো নাপাতিব কাৰণ কেলে কথা পাতোতে ইমান ড'পামাইন ষ্ট্ৰাইক নহয় যিমান ফোন চলাওঁতে হয় তো সেইকাৰণে চবেই নিজৰ নিজৰ মতে ফোন চলাই থাকে আমাকতো ফ্ৰী টাইমত কি লাগে মানে ব্যস্ত হৈ থাকিব লাগে তো ব্যস্ত হোৱা যেতিয়া ইমান ভাল হেৰি এটা পাইছোঁ ফোন তো আমিতো কথা বতৰা পাতি মানে সেইটো সেই টাইমটো অতিবাহিত কৰিব নিবিচাৰিম নেকি যেনেকৈ গোটেই পৃথিৱীখনটো আমি ফোনতে পাই গৈছোঁ ইনষ্টাগ্ৰাম ফে'চবুক ইউটিউব কিমান যে কি নাই চবটো আমি চাবলৈ বিচাৰোঁ আৰু নাচাম কিয় তাত মানে বনাই তেনেকৈ যাতে আমি বস্তুটোৰ প্ৰতি আসক্ত হৈ যাওঁ তো সেই তাৰপিছত আৰু গে'মটোতো আছেই মোবাইল গে'ম এতিয়া আগতে কি আছিলে আহিব ফ্ৰী টাইমত কথা বতৰা পাতিব পাৰিব আজিকালি নাই চবেই আহিব বহিব মোবাইলটো উলিয়াব ইউটিউব চোৱাই ইউটিউব চাব ফে'চবুক চোৱাই ফে'চবুক চাব ইনষ্টাগ্ৰাম চোৱাই ইনষ্টাগ্ৰাম চাব ৰীল বনাব সেইবিলাক চব মানে নিজৰ নিজৰ লগত ব্যস্ত হৈ গৈছে আৰু গে'ম খেলায় গে'ম খেলিব তাৰপাছত আৰু এতিয়া মোবাইল ফোনটো হোৱাৰ পৰা আমি মানে আলহী এজন আহিলেও মাতিবলৈ সময় নাইকিয়া নিচিনা হৈছে আলহী আহি পিনি গুচি যাবগৈ ল'ৰা ছোৱালীয়ে গমেই নাপাইগৈ কোনোবা ঘৰলৈ আহিছিলে বুলি মোবাইলটোতে লাগি থাকে এতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰ ভালকৈ ডাঙৰ হ'বলৈ নাপায় সেতি মাক বাপেকক চিনি পোৱাৰ আগতে মোবাইলটোহে চিনি পায় এই মোবাইলটোতে সোমাই থাকিব গোটেই দিনৰ দিনটো সেইখিনিকে চাই থাকিব চাই থাকিব চাই থাকিব বাহিৰৰ গোটেই পৃথিৱীখনত কি চলি আছে সিহঁতি জানিব আৰু মোবাইলটো মানে এনেকুৱাই আসক্ত বস্তু যোনটোত যোনটোপা মানে আমাৰ ডাঙৰ মানুহে দেখোন দিগদাৰ হয় মোবাইলৰ হেৰিটো পা ওলাই আহিবলৈ তো সৰু ল'ৰা ছোৱালী এইবোৰতো সিহঁতৰ কাৰণে আৰু টান হ'ব আৰু আমি যে দি আছোঁ যে সেইটো সেইটো কিন্তু বহুত ভাল হৈছে বুলি মই ভবা নাই মানে এইটো মানে কিবা এটা সেই মোবাইল চোৱা সময়টো কিবা এটা তাত ৰিপ্লেচ কৰাব আমি পাৰিব লাগিছিলে কিন্তু সেইটোকে পৰা নাই আজি ঘৰে ঘৰে মোবাইল ফোন টেকন'লজি বাঢ়ি যোৱাৰ ফলত কি হৈছে মোবাইল ফোনৰ বৃদ্ধি হৈছে বেছিকৈ তাৰপাছত তাৰপাছত কি আৰু যেতিয়া আমি এতিয়া সেই ল'ৰা ছোৱালীবোৰ ডাঙৰ হ'ব তো মোবাইল ফোনৰ পৰা আৰু অসক্ত হৈ যাব ত' সেইটো ব্ৰেইনত ডেভেলপমেণ্টটো কেনেকৈ হ'ব ব্ৰেইনৰ ডেভেলপমেণ্টটো হ'বলৈ হ'লে ব্ৰেইনটোতো ফাংচনিং কৰি থাকিব লাগিব ন চলি থাকিব লাগিব ন কিবা নাই কিবা আগতে কি আছিলে কিতাপ পঢ়িছিলে কিবাকিবি আৰ্ট কৰিছিলে বা কিবা বনাইছিলে নিজৰ হাতেৰে বা গতিকে বাঁহ বেতৰকে কিবাকৈ বনালে বা কিবা কাঠৰকে কিবা বনালে তো তেনেকৈ খেলে আৰু ওচৰ চুবুৰীয়াৰ লগতো কথা বতৰা নাইকিয়া হ'ল এতিয়া চব নিজৰ ঘৰতে সোমাই থাকে আগতে এইবিলাক নাছিলে আগতে একদম ওচৰ চুবুৰীয়াই সকলোৰে লগতে এটা মিলাপ্ৰীতি ভাৱ আছিলে ঘৰৰ চবৰ লগতে ভাল ভাৱ আছিলে আজিকালি যদি আমি মোবাইলতে সোমাই থাকোঁ টেকন'লজিৰ ভিতৰতে সোমাই থাকোঁ বাহিৰৰ পৃথিৱীখনলৈকে যদি নাযাওঁ আমি কেনেকৈ কেনেকৈ এটা মানে ভাল সামাজিক জীৱন আশা কৰিব পাৰিম বাৰু তাৰপিছত আমি মানে সেইটোৰ ওপৰত গুৰুত্ব অলপ দিব লাগিব দেই টেকন'লজিটো ভাল বস্তু কিন্তু তাৰ কাৰণে যাতে আমাৰ যোনটো মানে জীৱনৰ ধাৰা সেই ধাৰাটো যাতে বেয়া দিশে গতি নকৰে